জৈৱগেছ প্রকল্প সদ্যহতে আমাৰ গাঁৱত নাই কিন্তু আমাৰ কাষৰে গাঁও এখনত জৈৱগেছ প্রকল্প এটা স্থাপন কৰা মই দেখিবলৈ পাইছোঁ তেওঁলোকে সেই জৈৱগেছ প্রকল্পটো সম্পূৰ্ণ নিজৰ একক প্ৰচেষ্টাত স্থাপন কৰিছে তেওঁলোকৰ ঘৰত যথেষ্ট পৰিমাণে গৰু আছে আৰু সেই গৰুসমূহৰ যি গোবৰ ওলাই সেই গোবৰ তেওঁলোকে সেই প্ৰকল্পটোত ব্যৱহাৰ কৰে লগতে আশে পাশে থকা মানুহসকল মানুহবোৰৰ যিমানবোৰ গৰু আছে তেওঁলোকৰ তাৰ পৰাও গোবৰ সংগ্ৰহ কৰি সেই প্ৰকল্পটোত তেওঁলোকে ব্যৱহাৰ কৰে আৰু সেই প্ৰকল্পটোত তেওঁলোকে মিথেন গেছ উৎপাদন কৰি সংগ্ৰহ কৰে আৰু সেই মিথেন গেছ তেওঁলোকে ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা মই দেখিবলৈ পাইছোঁ লগতে তাৰ পৰা অতিৰিক্তভাৱে কেতিয়াবা যদি গেছ ওলাই সেই গেছ তেওঁলোকে বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈও ব্যৱহাৰ কৰে এইটো মই তেওঁলোকৰ ঘৰত দেখিবলৈ পাইছোঁ লগতে তাৰ পৰা যিখিনি গোবৰ ব্যৱহাৰ হোৱাৰ পাছত উলিয়াই পঠায় সেই গোবৰখিনি গুড়ি গুড়ি হৈ ওলাই আহে আৰু সেই গুড়ি গোবৰটো খেতিৰ কাৰণে খুব উত্তম বুলি তেওঁলোকে মোক জনাইছে সেই গোবৰখিনি তেওঁলোকে তেওঁলোকৰ খেতি পথাৰতো ব্যৱহাৰ কৰে তেওঁলোকে তামোল গছতো দিয়া দেখিছোঁ নাৰিকল গছতো দিয়া দেখিছোঁ আৰু পথাৰলৈ লৈ গৈ পথাৰতো দিয়া দেখিবলৈ পাইছোঁ গতিকেনে সেই গোবৰ গেছৰ প্ৰকল্পটো বা জৈৱ গেছৰ প্ৰকল্পটোৰ পৰা যথেষ্ট ইতিবাচক দিশ আছে বুলি মোৰ অনুভৱ